অঁ হেল্ল' বাইদেউ কওকচোন অ পাছত অঁ গাখীৰহেন কি গাখীৰ লাগবহে দৈ না আঙ না কিবা লাগেহেন আচ্ছা কিমান কিমান লাগব পৰিমাণটো লাগব নহয় আঙ অহ অঁ অঁ অঁ অঁ অঁ আচ্ছা দৈটো মই আপোনাক লাগে মই আগতে বহাব লাগব আপুনি কোনদিনা লাগে মোক তাৰিখটো ক'বা লাগব মইতো আৰু তিনদিন আগতে বহাব লাগব না তিনদিন আগতে অঁ ন দৈটো মই তিনিদিন আগতে বহাবা লাগব না মই বাচন আনিবা লাগব বাচন আনি ফেলে মাটিৰ বাচনতহে বনামগে দৈটো ভাল হ'ব অঁ অঁ নাই ভালেই দিম মইতো গাখীৰ মই অঁ অঁ নাই নাই ভালে মোৰ গাখীৰ ভালেই গাখীৰ ভালেই মোৰ দৈটো ভালেই মাটিৰ বাচনত বহুৱাই দিম গাখীৰ দৈ ভালেই হ'ব দৈ ভালেই হ'ব হয় নেকি অঁ আছে আছে আছে আছে দিয়ক আছে

অঁ আচ্ছা হ'ব দিয়ক কিবা অঁ আচ্ছা হ'ব দিয়ক অঁ দিগদাৰ হ'ব মই পাৰো বা নোৱাৰো গতিকে আপোনাক মানুহ পঠাই দিব বস্তুখিনি আৰু একেলগেতো নিব নোৱাৰিব না অঁ নহয় এথন বস্তু বস্তুখিনি তাৰমানে সেই না একেলগেতো নিবা নোৱাৰিব অলপ অলপকেহে নিবা লাগব অঁ অঁ একেলগেতো হেৰি গাড়ী হ'লে যাব দিয়কচোন একেলগে কিন্তু চাইকেলত নিলেতো অলপ অলপকৈ নিবা লাগব না অলপ অলপকে নি অঁ মই হিচাপ কৰি দিম দিয়ক মানে নহয় দৈ আঙ কিমান আঙ যদি দছ লিটাৰ লাগে দছ লিটাৰকে হিচাপ কৰি মই দি দিম নহয় কথাটো আৰু দৈও সেনেকে হিচাপ কৰি দিম আৰু দৈ আঙৰটো ষাঠী টকা কৰি অঁ আৰু

অঁ অঁ অঁ অঁ হ'ব দিয়ক মই সেনে ভালদৰে দিম আৰু অঁ দৈত দামটো একশ বিছ টকা কৰি লওঁ বাইদেউ দৈত দামটো একশ বিছ টকা কৰি হয় অঁ আঙৰ ষাঠি টকা কৰি লওঁ অঁ ষাঠি টকাকৈ লওঁ আৰু গাখীৰটো ভাল গাখীৰবোৰ না পায় বেলেগৰ গাখীৰৰ তুলনাত মোৰ গাখীৰ ভাল না গতিকে অহ এহ ক্ৰীমটো আচ্ছা মই বাজাৰ চাই কম দিয়ক সেইটো অঁ তাতে কৰবাত দুই এক টাকা অলপ অঁ কমাই দিম দিয়ক আপোনাক আৰু ঘৰৰ বুলি নহয় অঁ গুুৰমলাই কিবা এটা মই হিচাপ অ হিচাপ কৰি আপোনাক আৰু কম আৰু পইচাটোৰ কথা

অঁ অঁ অঁ হ'ব দিয়ক অঁ অঁ হ'ব দিয়ক হ'ব দিয়ক অঁ সেইমতে হেৰি কৰিম দিয়ক অঁ অ' দিয়ক হ'ব দিয়ক হ'লে